হবী হবী বুলি ক'লেই মোৰ মনত পৰে একদম সৰু কালৰ হবী এটা যে পৰ্বত আৰোহণ কৰা চাৰ্ডমন হিলাৰী টেনজিং নৰ্ৱে' আদি কাহিনী পঢ়ি মোৰ সৰুতে খুব পৰ্বত আৰোহণ কৰিবলৈ মন গৈছিল বিশেষকৈ বৰফ বৰফৰ ওপৰত মানে স্ন' মাউণ্টেইন কিন্তু সেই সময়ত যাবলৈ আমাৰ সুবিধা নাপালোঁ আমি যথেষ্ট চেষ্টাও কৰিছিলোঁ যথেষ্ট মই যথেষ্ট যোগাযোগো কৰিছিলোঁ কিন্তু সেই সময়ত আজিৰ দৰে মোবাইলী ব্যৱস্থা বা ফোনৰ ব্যৱস্থা ইমান নাছিল আৰু আমাৰ ওচৰত তেনেকুৱা ধৰণৰ কোনো পেচাদাৰী বা অপেচাদাৰী হ'লেও তেনেকুৱা ধৰণৰ কোনো গোষ্ঠী বা অনুষ্ঠান নাছিল বাবে সেই সময়ত এইটো কৰিব নোৱাৰিলোঁ কিন্তু বৰ্তমানেও মোৰ এইটো আগ্ৰহ আছে এতিয়াও যদি সুবিধা পাওঁ এতিয়া পেচাদাৰী জীৱনৰ সময়ত বা সেই সময়ত যদিও মই সুবিধা পাওঁ তেতিয়াহ'লে কিন্তু এতিয়াও মই এই বিষয়ে ভাবিম যথেষ্ট ভাবিম মানে বিশেষকৈ হিমালয় হিমালয়ৰ বা পৃথিৱী অন্য পৰ্বতো পৰ্বতলৈ যাবলৈ শিখৰলৈ যাবলৈ যথেষ্ট ইচ্ছা বা আগ্ৰহ আছে আৰু এই ভাৱে মই এই বি সেইবাবে মই এই বিষয়ে যথেষ্ট কাহিনী চাহিনী পঢ়ি থাকোঁ কাহিনী পঢ়ো কৰোঁ মোক বিশেষকৈ আগ্ৰসিত আগ্ৰহীত কৰিছিলে চাৰ্ডমন হিলাৰীৰ জীৱনীয়ে তেওঁ তেখেতে যেনেকৈ প্ৰথম জীৱনৰ আৰম্ভণিতে তেওঁ তেওঁৰ ইমান স্বাস্থ্য ভাল নাছিল তথাপিও তেওঁ পিছলৈ মাউণ্ট এভাৰেষ্ট আমাৰ পৃথিৱীৰ সৰ্বোচ্চ শিখৰত উপনীত হৈ গোটেই পৃথিৱীক অবাক কৰি তুলিছিল আৰু লগত আছিল আমাৰ ওচৰৰে টেনজিং নৰ্ৱে' গতিকে তেওঁলোকেই প্ৰথম হিমালয়ৰ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম পৰ্বত আৰোহী আৰু তেওঁলোকৰ জীৱনীয়ে মোক যথেষ্ট আপ্লুত কৰিছিল আৰু এতিয়াও কৰে সেইবাবে মই এতিয়াও এই বিষয়ে মই সপোন দেখি থাকোঁ মান মাজে মাজে দ্বিতীয়তে মোৰ আৰু এটা হবী আছে বা আছে এতিয়া বৰ্তমানো আছে বাইক ৰাইডিং ৰাইডিং কৰি গোটেই পৃথিৱীৰ ভ্রমণ কৰি কৰাটো এখন ভাল বাইক লৈ বাইক ধৰণৰ বাইক লৈ গোটেই পৃথিৱী ভ্ৰমণ কৰাটো অকলে হওক বা লগতেই হওক কথা নাই যদিহে আমি মোৰ লগৰ কোনোবা ওলায় এতিয়াও মই আগ্ৰহ এতিয়াও মোৰ আগ্ৰহ আছে আৰু মই বিচাৰোঁ যে গোটেই পৃথিৱী বাইক লৈ ফুৰিবলৈ মই এনেকুৱা ধৰণৰ প্ৰায় শ্ব'বিলাক চাই থাকোঁ বৰ্তমানতো ইউটিউবত যথেষ্ট এনেকৈ দেখা যায় বহুত সংখ্য বহুত সংখ্য ইউ ইউটিউবাৰে বা সাধাৰণ মানুহেও এইটো কৰিবলৈ সহজ হৈছে কিন্তু আমি যেতিয়া আগতে আমি এইটো আমাৰ দিনত সেইটো সম্ভৱ নাছিল ইমান সহজে আমি দেখা নাছিলোঁ শুনিছিলোঁহে অকল আমি যেতিয়া ক্লাছ নৱম শ্রেণীত পঢ়ো তেতিয়া কোনোবা এগৰাকী মহিলা ৰাইডাৰে বাইক ৰাইডাৰে গোটেই পৃথিৱীখন ভ্ৰমণ কৰিছিল সেই বাতৰিটো আমি আমাৰ বাতৰিত দেখিছিলোঁ তো তাৰ পৰাই মই বহুত মানে বহুত উৎসাহিত হৈ পৰিছিলোঁ এই বিষয়ে অধ্যয়ন কৰা জনাৰ কথা আৰু তেওঁলোকক তেওঁৰ ঘূৰি আহোঁতে ঘূৰি ফুৰোতে যিমানখিনি প্ৰাকৃতিক প্ৰাকৃতিক বা যিকোনো বিপৰ্যয় হৈছিল ভিজাৰ বিপৰ্যয় কিবা বিপৰ্যয় বহুত হৈছিল তেওঁৰ দেখিছিলো মানে আৰু এখন ছবিও মোৰ এখনত যথেষ্ট সহায় কৰিছিল এৰাউণ্ড দি ৱৰ্ল্ড ইন এইটি ডেইজ মই সেই চিনেমাখনো চাইছিলোঁ তাত দেখিছিলোঁ চিনেমাখনত কাহিনীটিও পঢ়িছিলোঁ যে কেনেকৈ এজন মানুহে গোটেই পৃথিৱীৰ ঘূৰি ফুৰিছিল কিছু টকাৰ সহায়তে কিমান তেওঁ সমস্যাৰ সন্মুখীন হৈছিল তেওঁ ভাৰতলৈও আহিছিল গতিকে তেওঁকো দেখিছিলোঁ গতিকে মই গোটেই পৃথিৱীৰ বাইক লৈ ঘূৰা বাইক গাড়ীৰে গাড়ীত নহয় মো মোৰ এতিয়াও সপোন এটা আছে যদি মই কোনোবা সুবিধা পাওঁ সময়ভাৱে বৰ্তমান জীৱনৰ কাম কমিয়াত এইটো ইমান সহজ নহয় মোৰ বাবে যথেষ্ট অৰ্থৰো প্ৰয়োজন হ'ব ইমান অৰ্থৰ বৰ্তমান মোৰ ওচৰত নাই কিন্তু এদিনটো মই যাম বুলি ভাবি আছোঁ যে এদিনটো কোন দিন নহয় নহয়গৈ যাতে তাৰপিছত মই এখন চিনেমা চাইছিলোঁ আৱাৰা ৰাজ কাপুৰৰ তেওঁ গোটেই পৃথিৱীৰ মাত্ৰ ষাঠি ডলাৰ লৈ গোটেই পৃথিৱী ঘূৰি ফুৰিছে কেনেকৈ সম্ভৱ নাজানো কিন্তু সেইখনেও মোৰ যথেষ্ট আকৰ্ষণ কৰিছিলে ছবিখনেও আকৰ্ষণ কৰিছিল যথেষ্ট তাৰপিছতে মোৰ আৰু হবী আছিল এটা সংগীতত সংগীত শুনাৰ সংগীতৰ সংগীতৰ যিবোৰ বাদ্যযন্ত আছে সকলো বজাইছো এতিয়াও আছে এতিয়াও মাজে মাজে মই অলপ সংগীতৰ সংগীত শুনো মাজে মাজে অলপ কৰোঁ গান গাব নোৱাৰিলেও সকলোৱে গাওঁ গতিকে অৱশ্যে সেইকণ সংগীত শিকাৰ মোৰ সৌভাগ্য নহ'ল আমাৰ আমাৰ যথেষ্ট পিছপৰা অঞ্চল আছিল গতিকে আমি সেই সময়ত তাত সংগীতৰ সেনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ কোনো বিদ্যালয় বা প্ৰতিষ্ঠান নাছিল বা কোনো সংগীত শিল্পীও নাছিল গতিকে আমি সেইটো সম্ভৱ নহ'ল অৱশ্যে পৰিস্থিতিৰ মানুহে অৱশ্যে ইচ্ছা কৰিলে শিল ডাঙৰ শিলো বগৰাব পাৰি কিন্তু মই সিমান কিমান সেনেকুৱা ধৰণৰ ইমান হেৰি নহয় মানে শক্তিশালী হৈ মনৰ মানুহো হয় গতিকে সা গতিকে নোৱাৰিলোঁ যিটো শিকিব নাই বৰ্তমান পৰা নাই সংগীত সাধনা এটা যথেষ্ট ভাল বিষয় আছিল আৰু পিছলৈ অৱশ্যে যেতিয়া মই ডাঙৰ হওঁ তেতিয়াৰ পৰা অৱশ্যে সংগীত সাধনাটো অলপ সংগীত চৰ্চাটো কমি আহিল গতিকে মই নোৱাৰা হৈ এতিয়াও বৰ্তমান ইমান নোৱাৰোঁ সংগীতৰ বিষয়ে নাজানো ইমান বিষয়ে কিন্তু এতিয়াও মই সংগীত যথেষ্ট শুনো যিকোনো সংগীত মানুহে ক'ব পাৰে যে অকল অসমীয়া গান গানৰ কথাই কয় মই গানৰ বাহিৰৰ বেলেগ সংগীতো শুনো বিখ্যাত সংগীতজ্ঞ ইয়ানি ইয়ানিৰ সংগীতখিনি মই যথেষ্ট ভাল পাওঁ তাৰ বাহিৰেও পৃথিৱী বিভিন্ন দেশৰ নাচ গান বা বাকী ধৰণৰ বাকী যিকোনো ধৰণৰ সংগীত বস্তুবিলাক মই চাওঁ বিশেষকৈ মোৰ লোক সংগীত যথেষ্ট আকৰ্ষণ কৰে লোক সংগীত আৰু ক্লাছিক ধ্ৰৱী সংগীত যথেষ্ট আকৰ্ষণ কৰে লাগিলে সি লাগিলে ভাৰতীয় হওক অসমৰে হওক পৃথিৱীৰ যিকোনো যিকোনো যিকোনো ঠাইৰে হওক যথেষ্ট আকৰ্ষণ কৰে গতিকে বৰ্তমান মই পৃথিৱীৰ প্ৰায় দেশৰেই সংগীত শুনো বৰ্তমান মোৰ মোবাইলৰ যুগত ইণ্টাৰনেটৰ যুগত এইটো অলপ সুলভ হৈ পৰিছে আগতে হ'বলৈ সমস্যা আছিল সৰুতে মই ৰেডিঅ'ত পাশ্চাত্য সংগীতৰ অনুষ্ঠানো শুনিছিলোঁ তেওঁলোকক বহুত সংগীত সেইটো মোৰ প্ৰিয় আছিল সেই সময়ত মোৰ প্ৰিয় সংগীত আছিল কুইন তাৰপিছত বন জোভী এম এল টি আৰ আৰু অসমৰ ভূপেন হাজৰিকাটো প্ৰিয় সংগীত হয় সংগীত শিল্পী হয় জুবিন গাৰ্গ অংগৰাগ মহন্ত তাৰ বাহিৰৰ পুৰণা মোৰ সূৰ্য দাস বৰ্তমান কালি তেওঁৰ মৃত্যু হৈছে ইতিমধ্যে কালিতপৰ গমন কৰিছে তেখেতৰ মিউজিকো ভাল লাগে তেখেতৰ মানুহে মানুহৰ মানুহ মানুহ গানটো খুব ভাল লাগে মোৰ মানুহ দেখিছোঁ আজি বহুত মানুহ এই সংগীতৰ সেইটো সংগীতৰ সেই তেওঁ ব্যস্ত জীৱনৰ নিজকে নিজকে তেওঁক গোটেই জীৱনটো ব্যস্ত ৰাখিলে আৰু সেইবাবে মোৰ সংগীতটো বৰ্তমানো বৰ প্ৰিয় কিন্তু মোৰ সংগীত সাধনা বা পৃথিৱ পৃথিৱীৰ ভ্ৰমণ বিশ্ব ভ্রমণ কৰাৰ উপৰিও সংগীত সাধনা বিশ্ব ভ্রমণ কৰাৰ উপৰিও মোৰ আৰু বহুতো আছে আছে যেনে মই মানুহৰ লগত কথা পাতি ভাল পাওঁ বিভিন্ন অঞ্চললৈ গৈ বিভিন্ন মানুহৰ লগত কথা পাতি ভাল পাওঁ আৰু অলপ মই কথা শুনিব বিচাৰোঁ মানুহৰ কথা যিকোনো গাঁৱৰ মানুহৰ কথা দৰিদ্ৰৰ কথা ধনী মানুহৰ কথা কৰক গতিকে মই গতিকে বিভিন্ন অঞ্চললৈ গৈ সেইটো কামটো বৰ্তমান কৰি থাকোঁ যদি ওচৰ বিশেষকৈ মই আমাৰ ওচৰ পাঁজৰে বিভিন্ন অঞ্চললৈ গৈ মই বিভিন্ন গাঁৱৰ মানুহৰ লগত কথা বতৰা পাতোঁ তেওঁলোকৰ সমস্যাৰ বিষয়ে শুনো তেওঁলোকৰ উৎসৱ পাৰ্বণৰ বিষয়ে শুধোঁ ভাৰতৰ পাঞ্জাৱ উত্তৰ প্ৰদেশ বিহাৰ মণালী আদি মই বিভিন্ন মানুহৰ বিভিন্ন অঞ্চলে গৈছোঁ য'ত মানে মই মানুহবিলাকৰ কথা বতৰা পাতিছোঁ তেওঁলোকক উৎসৱ পাৰ্বণ চাইছোঁ দেখিছোঁ ভাল লগা বিষয় এটা মোৰ ইয়াৰ বাহিৰেও মই বৰ্তমান মোৰ প্ৰিয় বস্তু এটা হৈছে কিতাপ পঢ়া কিতাপ পঢ়াত মই যথেষ্ট নিচা আছে মোৰ যথেষ্ট নিচা আছে সৰুৰ পৰাই মই কিতাপ পঢ়োঁ যেতিয়া মই তৃতীয় দ্বিতীয় শ্রেণীত পঢ়োঁ তেতিয়াই তেতিয়াৰ পৰাই মই প্ৰান্তিক প্ৰান্তিক পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ ক'ব পাৰি প্ৰান্তিকৰ মানে বিশেষ পঢ়িব বুজি নাপাওঁ কিন্তু প্ৰান্তিকৰ বিশেষকৈ বিক্ৰম বুলি এটা সৰু কাৰ্টুনৰ এটা হেৰি আহিছিলে কাৰ্টুনৰ ছিৰিজ এখন আহিছিলে তাৰ মই প্ৰায় সদায় পঢ়িছিলোঁ প্ৰান্তিকখন পঢ়িছিলোঁ তাৰ ইয়াৰ উপৰিও মই চান মা বুলি এটা এখন কিতাপ ওলাইছিলে সেই সময়ত নব্বৈ নব্বৈ দশকত চান বামা বুলি বাহিৰৰ সেইখন মই যথেষ্ট পঢ়ি ভাল পাইছিলোঁ চান বামাখন ভাল পাইছিলোঁ সৰুতে মৌচাক কিশোৰ বুলি এখন আলোচনী ওলাইছিল নতুন আৱিষ্কাৰ বুলি এখন আলোচনী ওলাইছিল এইবিলাক আলোচনীবিলাকৰ যথেষ্ট পঢ়িছিলোঁ মই বৰ্তমান আৰ তাৰ বাহিৰেও আমাৰ বিৰণ দা ভট্টাচাৰ্যৰ ইংগ্ৰম তাৰপিছত মৃত্যুঞ্জয় আদি মই পঢ়ি যথেষ্ট ভাল হ'ল ৰিঙৰ মোৰ এইখন প্ৰিয় কিতাপ

মহাৰথী মহাৰথী এখন মোৰ অতি ভাল লগা কিতাপ মহাৰথীৰ বাহিৰেও চেনাবৰ স্ৰোত এখন মোৰ ভাল লাগে যথেষ্ট ভাল লগা কিতাপ চেনাবৰ স্ৰোতখন আমাৰ মামনি ৰয়চম গোস্বামীৰ প্ৰথম উপন্যাস তেনেকৈ ধৰণৰ বিভিন্ন আৰু শ্বাৰ্লক হোমছ বা শ্বাৰ্লক হোমছৰ অসমীয়া ভাষাতো পঢ়িছো কোনে লিখিছিল মনত নাই মই কিতাপ পঢ়ি মোৰ বৰ ভাল লাগে এতিয়াও পঢ়োঁ এতিয়াও সাধাৰতে মই দুখনমান কিতাপ পঢ়িছোঁ নামবিলাক অৱশ্যে পাহৰিছোঁ কিতাপ যথেষ্টখন পঢ়িছোঁ পঢ়ি আছোঁ আৰু এতিয়া মই এখন পুৰণা কিতাপ পঢ়ি আছোঁ আকৌ চাংলত ফেনলা তেখেতৰ এখন যথেষ্ট ভাল কিতাপ মানে মানুহ আমাৰ আমাৰ সমাজ সকলে আদৰি লৈছিল বৰ্তমানো লয় ভাল লাগে যথেষ্ট পঢ়ি ভাল লাগে তাৰ বাহিৰেও এটা হবী হৈছে মোৰ ছবি চোৱা সমানে বুলছবি চোৱা চলচ্চিত্ৰ চোৱা বিভিন্ন পৃথিৱীৰ বিভিন্ন ভাষাৰ মই চলচ্চিত্ৰ চাওঁ বৰ্তমান ভাৰতৰ মই সকলো ধৰণৰ চিনেমাই চাওঁ বৰ্তমান ভাৰতৰ হওক হলিউডৰ হওক বলিউডৰ হওক জাপানৰ হওক চাইনা চীনৰ হওক কোৰিয়াৰ হওক যথেষ্ট পাওঁ মোৰ আগতে বৰ ভাল পাইছিলোঁ চাই বলিউডৰ মছলা ফিল্ম এতিয়াও ভাল পাওঁ যথেষ্ট ভাল পাওঁ এতিয়াও শাহৰুখ খান অমিতাভ বচ্চন আদি অভিনেতাসকলৰ আলিয়া ভট ৰনবীৰ কাপোৰ যথেষ্ট চাওঁ তেনেকুৱা চিনেমা চাওঁ হলিউডৰটো কথাই নাই মাৰভেলৰ ডি চি আদি সকলো চিনেমাই চাইছে বুলি ক'লেও বেয়া নহয় দুই এখনক বাদ দি হয়তো কেইখনক বাদ দি জেমছ বণ্ডৰ চৰিত্ৰটো মোৰ বৰ্তমান ডেনিয়েল ক্রে'গৰ যথেষ্ট প্ৰিয় চৰিত্ৰ জেমছ বণ্ড আৰু মই এটা বস্তু ভাল পাওঁ চিনেমা চোৱাৰ বিষয়ে কৰিছোঁ কুৰুচুভাৰ জাপানী চিনেমা সেইখন চাইছোঁ কেইবাখনো চাইছোঁ কমচে কম পোন্ধৰখনমান চাইছোঁ তেওঁ যথেষ্ট চিনেমাক এটা কলাৰ হেৰিলে নিয়াটো তেওঁৰ যথেষ্ট অৱদান আছে গতিকে আমাৰ অসমৰ মই মুন বৰুৱাৰ চিনেমাবিলাক চাই ভাল পাইছিলোঁ জাহনু বৰুৱাৰ আৰু ভাল পাইছিলোঁ বৰ্তমান মুন বৰুৱা নাই বাৰু তথাপিও তেখেতৰ চিনেমা চাই যথেষ্ট ভাল পাইছিলোঁ মই মোৰ এখন প্ৰিয় চিনেমাৰ ভিতৰত আছিল মন প্ৰজাপতি ধৰক পিতা পুত্ৰ ভাল লাগিছিল শইকীয়াৰ সাৰথিও ভাল লাগিছিল যথেষ্ট হিয়া দিয়া নিয়া বৰ্তমান সদায়ে মই চাওঁ ক'লেও বেয়া নহয় সদায় এখন এখন ছবি চোৱাতো মোৰ বৰ্তমান সেই হবীটোহে মোৰ পূৰণ হৈছে যিটো সদায় মই কৰিব পাৰো তাত বাকীবিলাক মোৰ সময়ৰ অভাৱৰ বাবে সমস্যা হয় মোৰ যিটো পেচা বৰ্তমান ৰাতি ডিউটি কৰা নাইট ডিউটি কৰা ৰাতি কৰ্তব্যৰ কাৰণে মই অসমীয়া চিনেমাহে ছবিহে চাব পৰা হয় বাকীবিলাক মই নোৱাৰোঁ চাব কিন্তু মোৰ বৰ্তমান বৰ্ত বৰ্তমানে সেই আগৰ প্ৰথম হবীটো যিটো মানে পৰ্বত আৰোহণ কৰা সেই হবীটো এতিয়া মনত এতিয়াও সপোন দেখি থাকো কৰিব পাৰোঁ নেকি অৱশ্যে বৰ্তমান স্বাস্থ্য বা সময় বা আৰ্থিক অৱস্থা সেইটো যিটো বা মোৰ বাবে সুচল নহ'ব কিন্তু মোৰ সেই হবীটোৱেই মোৰ আটাইতকৈ প্ৰিয় হবী আছিল ধন্যবাদ